মই আমাৰ বিদ্যালয়ত শিক্ষক দিৱস উদযাপন কৰাৰ দিনা আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুক মই এখন হাতেৰে বনোৱা পেইন্টিং উপহাৰ হিচাপে দিছিলোঁ সেই উপহাৰ পাই ছাৰে বহুত ভাল পাইছিলে আৰু বাকী মোৰ শিক্ষাগুৰুসকলক আৰু মোৰ সহপাঠীসকলক বাকী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সকলোকে দেখাইছিলে দেখি মোৰ বহুত ভাল লাগিছিলে ছাৰে মোক কৈছিলে যে তুমি ভৱিষ্যতে আৰু বনোৱা তুমি পাৰিবা এনেকৈ উৎসাহিত কৰিছিলে আৰু বন্ধুবৰ্গক দেখুওৱাৰ কাৰণে আৰু বাকী শিক্ষাগুৰুসকলক দেখুওৱাৰ কাৰণে মোৰো বহুত ভাল লাগিছিলে মোৰ তেতিয়া মই ভাবিছিলোঁ যে মই অহা বছৰ আৰু বনাম প্ৰতিজন শিক্ষাগুৰুকে মই এখন এখন নিজে হাত নিজৰ হাতেৰে বনোৱা পেইন্টিং উপহাৰ হিচাপে দিম আৰু এনেকৈ মই বহুত উৎসাহিত কৰি উৎসাহ পাইছিলোঁ বন্ধুবৰ্গ বন্ধুসকলেও কৈছিলে যে সঁচাকৈয়ে ভাল হৈছে বুলি তেতিয়া মোৰ বহুত ভাল লাগিছিলে আৰু নিজৰ হাতেৰে বনোৱা বস্তুবোৰত আৱেগ সোমাই থাকে মৰম সোমাই থাকে কষ্ট সোমাই থাকে আৰু এই বস্তুবিলাক যদি বেলেগে পায় ভাল বুলি কয় বা ভাল পায় তেতিয়া আমাৰো ভাল লাগে অঁ উৎসাহ পাওঁ আমি বনায় মই তেতিয়াৰ পৰা কষ্টও কৰিছিলোঁ আৰু পাৰিছিলোঁ